নমস্কাৰ ছাৰ এয়া মাছখোৱা ব্লকত লাগিছেনে বাৰু ছাৰ মই বৰপাক জীয়ামূৰীয়া গাঁৱৰ পৰা কৈছোঁ ছাৰ আমাৰ ইয়াত প্ৰায় দুসপ্তাহ ধৰি বানপানীয়ে আগুৰি আছে আমাৰ সকলোৰে বহুত অসুবিধা হৈছে তাৰ উপৰিও আমাৰ গৰু ছাগলীৰ পৰা ধৰি মানুহ ঘৰ দুৱাৰ ভাঙিছে ছাৰ ছাৰ আপোনালোকে যদি আহি আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ে আৰু আমিতো নাজানো ছাৰ বানপানী আৰু কিমান দিন কিমান দিনলৈকে থাকে কিন্তু আমাৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা হৈছে ছাৰ ঠিক আছে ছাৰ

নিশ্চয় ছাৰ নিশ্চয়

ছাৰ এতিয়া কিমানজন বুলি ক'লে প্ৰায় পঞ্চাছজনৰ পঞ্চাছজনৰ ওপৰতে ছাৰ মানুহৰ ক্ষতি হৈছে ঘৰ দুৱাৰ ভাগিছে গৰু ছাগলী কিমান মৰিছে তাৰতো কোনো হিচাপ নাই ছাৰ ছাৰ আপোনালোক ছাৰ হয় ছাৰ ঠিক আছে ছাৰ হ'ব নহ'লে থেংক ইউ ছাৰ নমস্কাৰ ছাৰ